আমাৰ ওচৰ চুবুৰীয়া যিমান ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকে যদি কিবা নৃত্য কৰে আমিও ভাল পাওঁ সৰুতে আমি খুব নৃত্য কৰিছিলোঁ এতিয়া ভাবোঁ যেনে আমাৰ যিবিলাক উঠি আছে ল'ৰা ছোৱালী সেইবিলাকে নৃত্য কৰিলে আমাৰ নিজৰে মন নহ'ব আৰু আমি উৎসাহ দিব লাগে নৃত্য এটা এনেকুৱা এটা বস্তু যি বস্তুত আমি তাত ফূৰ্তি পাওঁ আমাৰ আগ্ৰহী হয় মানুহে নৃত্য কৰিব খুব ভাল লাগে আৰু নৃত্য কৰিবও লাগে সেইটো কাৰণে আমি নৃত্য ক'ব লাগে এতিয়া আমি ভাবোঁ যে আমাৰ যিবিলাক ল'ৰা ছোৱালী উঠি আহিছে সেইবিলাকে সকলোৱে নৃত্য আৰু ডাঞ্চ কম্পিটিশ্যনত সহযোগ কৰক আৰু যিটো আমাৰ অসমীয়া কালচাৰ সেইটোতো আমি জানো যে আমাৰ নাচি আমি খুব ভাল পাওঁ আমি অসমীয়া অসমীয়া নাতি আমাৰ হৈছে বিহু সংস্কৃতিক বিহুৰ যোনটো আমি ভোগালী বিহু মাঘ বিহুত আমি সকলোৱে নৃত্য কৰিহি ভাল পাওঁ যিয়ে হওক এতিয়া আৰু আমাৰ যেতিয়া আমাৰ বহাগ বিহু সেইটো বহাগ বিহুত সকলোৱে আমি নাচোঁ নাচি খুব ভাল পাওঁ তাত লগতে আমি নাচি বুঢ়া বুঢ়ী যিমান বয়সৰ সকলো উপলব্ধ নাই আমি কিন্তু নাচি খুব ভাল পাওঁ আৰু নচা হৈছে আমাৰ এটা হাঁ আৰু সকলোৱে আমি বিচাৰোঁ যে সকলো উঠি হাঁহ ল'ৰা ছোৱালীবিলাকে নৃত্য কৰক আগতে আমিও খুব নৃত্য কৰিছিলোঁ আৰু ফাপুজিত আশা কৰি আমি নৃত্যটো আমাৰ সকলোৰে আশা পূৰ্ণ হওক আৰু আমিও এতিয়া নৃত্য কৰিব লাগে মই কোৱা মতে যে মই আগতে ডাঞ্চ কৰিছিলোঁ ডাঞ্চ কৰোঁতে নৃত্য কৰি খুব ভাল পাইছিলোঁ অঁ হেৰি কৰোঁ আৰু মই সেইটো ভাবোঁ যে সকলো ল'ৰা ছোৱালীয়ে নৃত্য কৰক আৰু নৃত্য কৰিলে এটা মানে মনৰ মই যিখিনি কৈছিলোঁ যে মনৰ দুৰ্বলতা যাৰ মানুহ ফূৰ্তি লাগে আমাৰ আশা পূৰ্ণ হয় আমাৰ খুব কথাবিলাক অহ্ কৰি ভাল লাগে আৰু এটা হৈছে আমাৰ যি নৃত্য আমাৰ এটা জীৱনৰ আশা আৰু মনৰ জীৱনত যায় আমি ইয়াৰ গাঁৱৰ সভাত যেতিয়া নৃত্য কৰোঁ আমি সকলোৱে ভাল পাওঁ নৃত্য কৰি কেনে নৃত্য কৰিলে আমাৰ যে গাঁৱৰ যেতিয়া বুঢ়াসকলে আমাৰ যি ককাসকলে আমাৰবিলাকৰ গাঁৱৰ সভা পাতে বা বিহু সন্মিলন পাতে তেতিয়া আমি সকলোৱে বুঢ়া বুঢ়ী ডেকা গাভৰু কমেও আছোঁ আমি সকলোৱে নৃত্য কৰোঁ আৰু কোনো লাজ নোহোৱাকৈ আমি সকলো চবৰ লগতে আনন্দ কৰি থাকোঁ সেই আনন্দটোৱে আমাৰ মানে এটা ফূৰ্তি উৎসাহ আমাক আমি নৃত্য কৰোঁ আমাক দেখি আমাৰ উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে সেই সকলো সেই আমাৰ নৃত্য কৰিব আৰু সেইকাৰণে আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো আমাক আগবঢ়াই নিব আমি ভাবোঁ যেনে চবেই নৃত্য কৰিব লাগে চব ল'ৰা ছোৱালীয়ে নৃত্য কৰি কিনে আনন্দ কৰি আগবাঢ়ি যাওক আৰু নৃত্য এটা আজিকালি খুব ভাল বস্তু যিয়েহে আজিকালি ল'ৰা ছোৱালীবিলাকে নৃত্য কৰি মেলি ইমান ডাঙৰ হেৰিত প্ৰাইজ পায় তেওঁলোকে ডাঙৰ হয় তেওঁলোকক দেখি নে আমাৰো খুব ভাল লাগে যেনে এটা আলোচনা কৰিছে যে আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো যেনেকৈ বাহিৰত লৈ গৈ কেনে আমাৰ প্ৰসাৰ গতিকে তাত বাহিৰ জেগাত গৈ অসমীয়া সংস্কৃতি টো আমাৰ মানি চলে বা দেখা যায় আমাৰ অসমীয়াকেইটা য'ত নৃত্য হয় সেই নৃত্য সংস্কৃতিটো আমাৰ দেখুৱায় সেই দেখাই তাৰ খুব ভাল লাগে গুৰুত্বপূৰ্ণ হৈ যায় আমি এটা অসমীয়া আমাৰ অসমীয়া কথা বিষয়ৰ ওপৰতে কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত ডাঙৰ হৈ যায় যেনে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটাই কথা ক'ব বিচাৰোঁ যেনে যেনে আমাৰ সকলো মা কবাপেকে ল'ৰা ছোৱালীক যেনে নৃত্যৰ ওপৰত আলোচনা কৰি মানে সকলো ডাঞ্চ ডাঞ্চ কৰাই যেনে নৃত্য কৰাই যেনে সকলোৱে উৎসাহ দিয়ে যেনে আমাৰ ল'ৰা ছোৱালীবিলাকক আৰু এটা আমি সকলোৱে নৃত্য কৰিবই লাগে আমি যেনেকৈ কৈ গ'লোঁ যে আমি নৃত্যসমূহ আমাৰ নিজৰ স্বাস্থ্য কাৰণে ভাল নিজৰ মনত দূৰ্বলতা যায় ফূৰ্তি লাগে আমাৰ এটা যি কথা আমাৰ মনত ভাৱ আহে বা বেয়া সঁচি হয় আমি সেইবিলাক পাহৰি যাওঁ নৃত্য এনেকুৱা বস্তু যিটো আমি আমাৰ নিজৰ সংস্কৃতিটোতো গুৰুত্বপূৰ্ণ কৰি ৰাখিব পাৰোঁ যেনে আৰু এটা কথা আমি হৈছে আমাৰ এনেকুৱা এটা বস্তু যিটো বস্তু আমি সকলোৱে আগ্ৰহী আমি কোনোবাই যদি কওঁ আমাৰ গাঁৱত যদি বা সভা এখন হয় আমি সকলোৱে আগবাঢ়ি যাওঁ যে আমি আমাৰ সংস্কৃতিটো আনিছে আমি ইয়াত খুব ভালকৈ এটা সহযোগ কৰিব আৰু সকলো তেনেকৈ সহযোগ কৰি যায়ো আৰু মই ভাবোঁ যেনে আশা কৰোঁ যেনে আমাৰ উঠি অহা যিবিলাক প্ৰজন্ম সেইবিলাকো যেনে সেই সংস্কৃতিটো আগবঢ়াই নিয়ে আৰু খুব এটা সুন্দৰ বস্তু যে আমাৰ নৃত্য নৃত্য এটা মানুহৰ যিটো দুৰ্বলতা মোৰ দুৰ্বলতা যায় মনৰ ফূৰ্তি মানুহ হস্ত যি বস্তু হয় সেইটো বস্তুৱে হয় হেৰি আৰু এটা কথা আমাৰ নৃত্যৰ এটা যি পাৰিবলৈ আহি আছে বস্তু এটা সেইটো বস্তুৱে হৈছে আমাৰ নৃত্য নৃত্য এটা এনেকুৱা সংস্কৃতি হয় যিটো আমাৰ মনৰ পঢ়ি থাক আৰু ভাল লাগে আমাৰ ঘৰৰ সকলো মানুহেই নৃত্য কৰি ভাল পায় ময়ো ভাল পাওঁ মোৰ মানুহজনে আমি সকলো বিহু মা দেউতা আমি বিহু হ'লে আমি খুব বেছি ভাল পাওঁ যে হৈ গ'ল আমাৰ এটা আমাৰ কালচাৰ এটা সংস্কৃতি হেৰি আহি গ'ল আমি সকলোৰে ডাঞ্চ কৰোঁ ফূৰ্তি কৰোঁ আমি কেতিয়া আহিব আমি কেতিয়াকৈ আমাৰ বিয়াই সবাহে হওক যি হওক ফূৰ্তি কৰোঁ যি হওক তাত নৃত্য কৰোঁ সকলোৱে ভাল পাওঁ নৃত্য কৰি পিনে আৰু সকলোৱে নৃত্য কৰি যাব ল'লে আমি বিচাৰি ফুৰোঁ আগতে মই স্কুলত থাকোঁতে স্কুল খুব বেছি যেতিয়া কম্পিটিশ্যন হয় ফাংচন হয় মই তেতিয়া সকলোকে কোৱা হৈছে মই সেই ফাংচন হেৰিটো মানে মই কৰিম যে মই ভাল নেকি সেইটো কৰি কিনে সেইটো কৰিয়েই মোৰ মনৰ বহুত ভা আৰু আজিলৈকে মই সেইটো বস্তু বিচাৰি থাকোঁ যে গাঁৱত কিবা সভা আজিলৈকে হয় মই তাতে প্ৰথমতে আগবাঢ়োঁ যে মই নৃত্য কৰিম বা নাচিম বা গান গাম মই খুব বেছি ভাল পাওঁ সেইটো বস্তু মই বিচাৰোঁ যেন আমাৰ সকলোৱে যেন সেইটো বস্তু আগবাঢ়ি যাওঁ কাৰণ আমাৰ যিখিনি ল'ৰা ছোৱালী আছে এতিয়া মোৰেই ছোৱালীজনী মই নৃত্য কৰাহে তেওঁ বেছি ভাল পায় মোৰ ছোৱালীয়ে মোক কয় মা আপুনি ইমান ধুনীয়াকৈ নৃত্য কৰে বা নাচে ইমান ধুনীয়াকৈ গান গাই আপুনি মই কওঁ সেইটো কৰিলে তোমাৰ মনৰ সকলো ভাল হ'ব আৰু সুস্থ হ'ব তুমি তুমি মনৰ আশাটো তোমাৰ ক'তো টেনশ্যন তোমাৰ ডাঙৰ কৰে সেইটো কাৰণে মোৰ ল'ৰা ছোৱালীকো মই এতিয়াও কৰিবৰ কাৰণে মোৰ ল'ৰা ছোৱালী ভালকৈ কৰে মই বিচাৰোঁ যেনে মোৰ ছোৱালী ভালকৈ নৃত্য কৰক আৰু আমাৰ অসমীয়া যিটো সংস্কৃতি সেইটো আগবঢ়াই নিয়ক আৰু এটা কথা মানে সকলোৱে নিজৰ নৃত্য কৰক সকলোৱে নিজে ধুনীয়াকৈ চলি যাওক আৰু নিজে আগবাঢ়ি যাওক মই সেইটোৱে বিচাৰোঁ আৰু নৃত্য এটা এনেকুৱা এটা বস্তু যিটো বস্তু আৰু মনৰ দুৰ্বলতা যায়গৈ মই সকলোৱে কৈছোঁ মোৰ নৃত্য কৰি খুব ভাল পাওঁ অহ্ মোৰ এইটোৱে বস্তু হয় যে মই নৃত্য এটা এনেকুৱা বস্তু ভাবোঁ যেনে মোৰ যি মনৰ মানে কষ্ট থাকে বা দুৰ্বলতা থাকে বা কিবা এটা খুব বেছি ভাল লাগে যেতিয়া মই নৃত্য কৰোঁ বা মই নিজে ভাবোঁ যে মই এতিয়া কি কৰিলে ভাল নহ'ব তেতিয়া মই সৰুকালৰ কথাবিলাক মনত পেলাওঁ আৰু মনত নে মই নিজে ভাবোঁ যেনে মই আজি কিবা এটা কৰোঁ তেতিয়া মই মনত এটাহে আশা আহে যে মই ইয়াৰ মই নৃত্য কৰে কাৰণ লৈ লওঁ মোৰ ছোৱালী ঘৰ ছোৱালীৰ লগতে মই নেখাওঁ যে কেনেকে নৃত্য কৰিব লাগে বা কেনেকে ডাঞ্চ কৰিব লাগে সেই ডাঞ্চ কৰোঁতে যে মোৰ ছোৱালী খুব ভাল পায় মোৰ ছোৱালীও মোৰ লগত মোৰ লগত সহযোগ কৰে ছোৱালীও এতিয়া সেই নৃত্যটো কৰি খুব ভাল পায় আৰু এটা কথা মই ক'ব বিচাৰোঁ যেনে সকলোৱে উৎসৱ কৰক আৰু সকলোৱে যেনে ভাল ভালকে থাকক আৰু মৃত্য এটা এনেকুৱা কষ্ট হয় যিটো আপোনাৰ মনৰ কষ্ট দুৰ্বলতা অশান্তি বা কিবা দুখ কষ্ট হৈছে আপোনাৰ সেই নৃত্য বা ডাঞ্চত বা সংগীত আপোনাৰ মনৰ দুৰ্বলতা যায়গৈ মনৰ যিহেতু মানে আশা মই টেনশ্যন থাকে সেইটো বস্তু আপুনি তোমাৰ যায়গৈ গুচি গ'লে খোৱা মানে ভাল লাগে আৰু আৰু যিটো বস্তু আমি মানে নৃত্য কৰিব লাগে নৃত্য সেয়া এনেকুৱা এটা বস্তু হয় যিটো বস্তু আমাৰ মনৰ দুৰ্বলতা আশা কৰিব পৰা যায় মইতো বিচাৰি যে সকলোৱে নৃত্য কৰিব লাগে নৃত্য কৰি আগবাঢ়ি যায় মই ভাবোঁ যেনে সকলোৱে তোমালোকে চিন্ধা নাচা সকলোৱে যিবিলাকে নৃত্য ভাৱে সেইবিলাকো নৃত্য কৰা আৰু যিবিলাক নৃত্য কৰিলে এবাৰ কৰি চাওঁ মনৰ কিমান শান্তি লাগে কিমান দুৰ্বলতা যায় কিমান টেনশ্যনবিলাক যায় মনৰ কিমান ফূৰ্তি লাগে বেমাৰ আজাৰো যায়গে মনত বেমাৰ আজাৰ হ'লেও মই কিবা এটা মনত বেয়া লাগে মই তেতিয়া নৃত্য কৰোঁ মই আপোনালোকক সকলোবোৰ কৈছে যে মোৰ ছোৱালীৰ লগত মই মন বেয়া লাগে মোৰ ছোৱালীৰ লগত মই মোৰ মাৰ লগত নৃত্য কৰোঁ নৃত্য কৰি নৃত্য পিছত মোৰ খুব ভাল লাগে আৰু নৃত্যটো মোৰ যেনে আৰ লাগে সকলোৱে নৃত্য কৰিব নৃত্যত এনেকুৱা বস্তু যিখিনি আশা বা আশা পাণ হ'ব আৰু এটা যে সেয়ে মোৰ যিহেতু আছিলে মই আপোনাক সকলো সকলো আগৰ নহয় নৃত্য এনেকুৱা এটা বস্তু যিটো বস্তু ফূৰ্তি আহে মনৰ জড়িত মনৰ ফূৰ্তি হয় আশা মানে পূৰ্ণ হোৱা নিচিনা লাগে নিজৰ গাঁৱৰ সভাত এটা এতিয়াও মই ভাবোঁ যে আমাৰ গাঁৱত কেতিয়া হ'ব আৰু হ'লেও মই প্ৰথমতে আগবাঢ়িম সেইটো মই কৰি দিছোঁ আৰু সদায় কৰিও থাকিম যিমান দিন এই ঠিক থওঁ সিমানদিন নিয়ম নৃত্য তেনেকুৱা বস্তু মোৰ সেইটো গ'ল এটা যে মই নিজে জানো যে মোৰ মনৰ দুৰ্বলতা যোৱা এটা বস্তু সঠিক বস্তু আছে নেকি আৰু নৃত্যটো মই কেতিয়াও এৰি নিদোঁ আৰু এই দিবও নোৱাৰোঁ আৰু এই নিদোঁ মই সেয়ে মই হৈছে